হেল্ল' ঐ শুনচোন কি কৰিছ' বাৰু অঁ ময়ো এনেই আছোঁ ৰ' ভাত পানী খালিনে পিছে অঁ অঁ মই খোৱা নাই ৰ' আজি এই অকণমান আগতে মই অলপ কিবা খালোঁ এই চাহ পিঠা অল অকণমান খালোঁ এতিয়া ভোকো তেনেকৈ লগা নাই অলপ পিছতকৈ খাম বুলি ভাবিছোঁ আৰু অঁ হেৰি এই তহঁতৰ হেৰি কৰিলিনে কঠীয়া পাৰিলিনে অঁ অঁ কি কি ধানৰ পাৰিলি পিছে

অঁ অঁ আমিও অলপ অলপ পাৰিছোঁ ৰ' কিন্তু মানে আমাৰ অলপ হেৰি হ'ল মানে এই পানীও আছিলে মানে আমি অলপ কিবা কিবি ধান কৰিলোঁ কিন্তু কৰিলেও পানীয়ে মানে মাৰি পেলালে মানে কঠীয়াখিনি কঠীয়াখিনি প্ৰায় ডাঙৰে হৈছিলে কিন্তু মানে পানীয়ে পুৰা একেবাৰে মহতিয়াই লৈ গ'ল আৰু এতিয়া মানে হেৰি নহ'ব তহঁতৰ যদি বেছিকৈ কৰিছ' অকণমান দিব পাৰিবি নেকি কঠীয়া অঁ অঁ এনেই কিমানমান মাটিত কৰিছ' পিছে কঠীয়া কিমান বিঘা মাটি মানত পেলাইছ'

অঁ অঁ মোক বেলেগ নালাগে দে মোক বৰা ধান আৰু জহা ধানৰ অকণমান অকণমান কঠীয়া দিলে হ'ব বাকী ধানৰ নালাগে পিছে অঁ অঁ মই যেতিয়া মানে সময়ো তেনেকৈ আজিকালি নাপাওঁৱেই ৰ' বহুত কামো থাকে বাৰু দিয়া দেচোন মই যেতিয়া মানে সময় উলিয়াব পাৰোঁ তেতিয়া এপাক মাৰিম দে তহঁতৰ ঘৰত এনেই কঠীয়া ডাঙৰ হৈছেনে নাই পিছে অঁ অঁ অঁ বাৰু তেতিয়াহ'লে মই যেতিয়া অকণমান আজৰি পাওঁ তেতিয়া এপাক মাৰিম বাৰু দে ঠিক আছে বাৰু হ'ব দে ৰাখিছোঁ ঠিক আছে